আমাৰ অঞ্চলত মানে আমাৰ গাঁৱত মোৰ ধৰি লওঁক ঘৰত বহুতো মানে পশু পক্ষী আছে যেনেকৈ মই গাহৰি পোহোঁ গৰু আছে ছাগলী আৰু ধৰি লওঁক এইবিলাকৰ মই ভালকেই ৰাখোঁ তাৰ পিছতো যদি কেতিয়াবা মানে স্বাস্থ্য বেয়া হয় মই চিকিৎসকক জন মানে মাতিব লগা হয় বা চিকিৎসকক মাতিলে ধৰি লওঁক চিকিৎসকে আমাক পৰামৰ্শ দিয়ে যে মানে বস্তুটো ভালকে ৰাখিব লাগে বা পৰিষ্কাৰকে খাদ্য পাতি দিব লাগে গতিকে মইতো ধৰি লওঁক অলপ অলপ জানোঁ ধৰি লওঁক ময়ো খাদ্যটো ভালকেই দিওঁ বা পৰিষ্কাৰকেই দিওঁ সিহঁতক মানে গা ধুওঁৱা লাইটৰ ব্যৱস্থা বা ফেনৰ ফেন গাহৰিক ধৰি লওঁক আমি ফেন দিওঁ গতিকে আৰু ডক্টৰেও সেইটোৱে কয় যে পৰিষ্কাৰকৈ ৰাখিব লাগে আৰু খানা পিনা ভালকৈ দিব লাগে গতিকে সেই তাৰ পিছততো সিহঁতক সেনেকৈ দিয়াৰ পিছততো সিহঁতক ধৰি লওঁক অসুখ হ'লে পশু চিকিৎসকে পশু চিকিৎসকক জনাব লগা হৈ যায় কিছুমান সৰু সুৰা বেমাৰ হ'লেতো আমি নিজে চাওঁ আৰু লাষ্ট বাৰ আমাৰ মানে এবাৰ গৰু বেমাৰ হৈছিলে গৰু বেমাৰ হওঁতে প চিকিৎসক আমি পোৱা নাছিলোঁ তাৰ পাছত চিকিৎসক নাপাওঁতে আমাৰ ঘৰৰ মানে কিছুমান হেৰি কৰিছিলে আৰু মানে সিহঁতক ভাল চাফ চিকুণ কৰিছিলোঁ যদিও আমি গৰুটো ধৰি লওঁক বচাব পৰা নাছিলোঁ আৰু পইচাও খৰচ হৈছিল যেনিবা আমাৰ লাষ্ট টাইমত সেয়া পশু চিকিৎসকক পিছতহে জনোৱা হ'ল মানে আমাৰ হেৰি গৰুটো মৰাৰ পিছত গতিকে পশু চিকিৎসকে কৈছিল যে আগতীয়াকৈ জনালে ধৰি লওঁক আমি কিবা কৰিব পাৰিলোঁ হয় তাৰ পিছত আমি আৰু ধৰি লওঁক উপাই নাই ওচৰত মানে আমাৰ ঘৰৰ ওচৰতো নহয় চিকিৎসকজনৰ ঘৰ অলপ দূৰ হয় গতিকে আমি আৰু জনাব নোৱাৰিলোঁ তেনে সেইটো কাৰণে আমাৰ মানে জন্তু বচাবও নোৱাৰিলোঁ ঠিক তেনেকুৱা কথা